মোৰ প্ৰিয় মাছ বুলি ক'লে বহুতকিটা মাছৰ নামেই ক'ব লাগিব অঁ প্ৰথমতে মই সৰু মাছৰ পৰা কৈ যাওঁ মই দৰিকনা মাছ ভাল পাওঁ মই পুঠি মাছ ভাল পাওঁ ইয়াৰ উপৰিও মই খলিহনা মাছ ভাল পাওঁ ইয়াৰোপৰি কাৱৈ মাছ ভাল পাওঁ আৰু গৰৈ মাছ ভাল পাওঁ তাৰ উপৰি চেঙেল মাছ ভাল পাওঁ শ'ল মাছ ভাল পাওঁ মাগুৰ মাছ ভাল পাওঁ শিঙি মাছ ভাল পাওঁ তাৰপিছত শিঙৰা মাছ ভাল পাওঁ তাৰপিছত তুৰি মাছ ভাল পাওঁ বটো মাছ ভাল পাওঁ তাৰপিছত মোৱা মাছ ভাল পাওঁ তাৰপিছত বেছা মাছ ভাল পাওঁ তাৰপিছত অঁ কুচিয়া মাছ ভাল পাওঁ তাৰপিছত পাটিত মুতুৰা মাছ ভাল পাওঁ তাৰপিছত শথলি মাছ ভাল পাওঁ তাৰপিছত

যিবিলাক কিনি মানুহে পুখুৰীত মীন পালন কৰে সেইবিলাকৰ ভিতৰত ৰৌ মাছ ভাল পাওঁ তাৰ উপৰিও বিকেট ভাল পাওঁ চিলভাৰ ভাল পাওঁ গ্ৰাছ কাৰ্প ভাল পাওঁ কমন কাৰ্প ভাল পাওঁ তাৰ উপৰিও চিতল মাছ ভাল পাওঁ বৰালি মাছ ভাল পাওঁ তাৰপিছত আৰি মাছ ভাল পাওঁ আকৌ এনেকুৱা বিভিন্ন ধৰণৰ মাছ আছে যিবিলাক ক'লেও শেষ নহ'ব এই প্ৰিয় মাছবিলাক মানুহে সাধাৰণতে খাব বিচাৰে আৰু এই বিশেষ বছৰৰ বিশেষ এটা সময়ত বিশেষভাৱে উপলব্ধ হয় আৰু মাছৰ বজাৰত এইবিলাক মাছৰ যথেষ্টখিনি সমাদৰ আৰু দাম বহুত টকাৰে কিনি খাবলগীয়া হয় এই বিশেষকৈ মাঘ ফাগুণ চ'ত মাহত মাছৰ দামবিলাক বজাৰত বেছিকৈ বাঢ়ি যায় যে এইটো দুষ্প্ৰাপ্য হয় আমাৰ ওচৰতে তিনিখনকৈ বিল আছে বৰকণা বিল আছে কাপলা বিল আছে আৰু হাবলাকোৱা বিল আছে লগতে এখন নদী আছে সেইখনক চাউলখোৱা বুলি কয় ইয়াত আমাৰ অঞ্চলৰ মানুহে সময়ে সময়ে বিহুৰ সময়তে হওক বা চ'ত মাহৰ পানী কম হোৱা দিনতে হওক বিলত মাছ মাৰি মৎস চিকাৰ কৰি ব কিছুমান লোকে বসবাস কৰাৰ উপৰিও ইয়াৰ মানুহে নিৰ্ভেজাল আৰু ভাল মাছ খাব সক্ষম হৈ আহিছে আৰু মাছ মৰাটো এক প্ৰকাৰৰ এক এক প্ৰাকাৰৰ অভ্যাসত পৰিণত হৈছে এই আমাৰ এই অঞ্চলৰ মানুহৰ আৰু মাছ মাছৰ আৰু বজাৰো বিভিন্ন ধৰণৰ বজাৰ গঢ় লৈ উঠিছে যাৰ ফলত প্ৰত্যেক দিনাই বজাৰত বিভিন্ন ধৰণৰ মাছ উপলব্ধ হৈছে আৰু মাছবিলাক বিভিন্ন সকাম সকাম বিভিন্ন কৰ্মতো ব্যৱহৃত হৈ মানুহে ইয়াৰ পৰা উপকৃত হৈছে যিহেতু মানুহো মৎসজীৱী মৎস মৎসজীৱী মৎসজীৱী প্ৰাণী তাৰ উপৰিও

সময়ে সময়ে মানুহে ৰাতি বাৰিষাৰ সময়ত মাছ চিকাৰ কৰাৰ পদ্ধতি বেলেগ বেলেগ হয় বিভিন্ন ধৰণৰ টৰ্চ লাইট ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ অস্ত্ৰ জোঙা চোকা অস্ত্ৰ ব্যৱহাৰ কৰি মৎস চিকাৰ কৰা দেখিবলৈ পোৱা যায় আৰু মাছ মাছ যিহেতু থলুৱা খাদ্য আৰু ইয়াৰ পৰা মানুহৰ জীৱশ্ৰেষ্ঠ মানুহৰ আয়ুস বৃদ্ধি হোৱা বুলিও পুৰণি চিন্তাধাৰাৰ মানুহবিলাকে ক'ব খুজে ইয়াৰ সত্য সত্যতা যদিও ঠিৰাং কৰিব নোৱাৰি তথাপিতো এনেকুৱা এক চিন্তাধাৰাৰ প্ৰথাৰে আমাৰ সমাজত প্ৰচলিত হৈ আহিছে